ক'বলৈ গ'লে অসমৰ বাহিৰৰ বহুত ঠাই মোৰ প্ৰিয় সেইকেইখন ভাল পোৱা বহুতো কাৰণ আছে তাৰে ভিতৰত যদি মই ক'বলৈ যাওঁ অসমৰ বাহিৰৰ আপোনাৰ চাই লওক এই হেৰি এই জেগাবোৰৰ নিৰ্দিষ্ট এটা এলেকা আছে আৰু নিৰ্দিষ্ট এটা নিজৰ সৌন্দৰ্য আছে সেইবাবে আৰু এই জেগাবোৰ মই ক'বলৈ গ'লে মোৰ প্ৰথমতেই আহিব গোৱা গোৱা আপোনাৰ জেগাটো সাগৰৰ কাষৰীয়া জাগা তাত আপোনাৰ সাগৰৰ পাৰত থকা নিৰ্দিষ্ট আপোনাৰ হেৰি থকা ধুনীয়া জেগা ধুনীয়া পৰিৱেশ আৰু পৃথিৱীৰ কিছুমান সকলো ঠাইৰ পৰা নহ'লেও কিছু কিছু ঠাইৰ পৰা তালৈ মানুহ ফুৰিবলৈ আহে আৰু এখন জেগা হৈছে আপোনাৰ অৰুণাচল নাগালেণ্ড তালে মোৰ এটাই ভাল লাগে কিয়নো তাৰ পৰিৱেশটো বহুত ভাল ৰাস্তা কাষৰীয়া অঞ্চল আৰু আকৌ আপোনাৰ পৰিৱেশৰ সৌন্দৰ্য আছে পাহাৰ পৰ্বত আছে আৰু সেউজীয়াৰে ভৰা সেইবোৰত আপুনি কিছুমান ঠাই যেনে সেই ঠাইবোৰ সেই ঠাইবোৰত আপোনাৰ গৈও ভাল লাগে আৰু এখন ক'বলৈ গ'লে ৰাজস্থান ৰাজস্থান মোৰ মৰুভূমিখনৰ বেছি ভাল লাগে কাৰণ তাত যিয়ে সেইটোৱে এটা ঠাই যিটোত মানে আপোনাৰ অকল গৰমৰ প্ৰভাৱটো বেছি য'ত মানুহে থাকিলে বুজি পাব তাৰ খোৱাৰ আৰু পানীৰ মূল্য কিমান সেই তেনেকুৱা ঠাইবোৰেই মোৰ বেছি ভাল লাগে আৰু ক'বলগীয়া আছে নথকা নহয় তাৰ ভিতৰত আৰু এখন মোৰ ধুনীয়া জম্মু কাশ্মীৰ জম্মু কাশ্মীৰৰ চাবলৈ গ'লে তাত চাবলগীয়া বস্তু আছে কেদাৰনাথ আৰু আপোনাৰ বতৰটো ঠাণ্ডা কেতিয়াবা বৰফো পৰে তাত তাৰ পৰিৱেশটো সেউজীয়াটো আছেই তাত অঁ তাৰ উপৰিও বৰফেৰে বহা জাগা টুকুৰা ঠাণ্ডা আৰু আমাৰ ইয়াৰ দৰে নহয় তাত মানুহে বিজুলীবাতি আদিৰ অসুবিধা হয় সেই অসুবিধা মাজত থাকিলেহে মানুহে বুজি পাব তাৰ সুবিধা আৰু অসুবিধা কিমান